অঁ হয় মই এই চতিয়া ৰেইল ষ্টেশ্যনৰ জাহ্নৱী বৰাই কৈছিলোঁ আপুনি আপুনি হেৰি ৰূপা মেম হয়নে ডক্টৰ অঁ আপোনাৰ হেৰি চেম্বাৰটো ক'ত আছে হয় আপুনি হয় মোৰ মানে আজি অলপমান দিনৰ পৰা হেৰি পেটৰ বিষ হৈ আছে এই বহুত জেগাত দেখাইছোঁ ডক্টৰ কিন্তু ভাল পোৱা নাই আপোনাৰ কথা শুনি আছোঁ চতিয়াৰ বহুত মানুহে আপোনাৰ কথা কৈ আছে তাকে এবাৰ আপোনাক দেখাম বুলি ভাবিছোঁ আপোনাক কিমান সময়ৰ পৰা কিমান সময়ত পোৱা যাব হয় হয় এনেই চতিয়া হস্পিটেলত দেখাইছোঁ তাৰপিছত ৰূপল ছাৰক দেখাইছোঁ দেখাই আছোঁ আৰু কিন্তু ভাল হোৱা নাই সেইকাৰণে আপোনাৰ বহুত ভাল বুলি শুনিছোঁ যে সেইবাৰ বাবে বোলো আপোনাক এবাৰ দেখাই চাওঁ অঁ আপোনাৰ এনেই ফিজ আপোনাৰ দেখুৱাৰটো

হয়

হ'ব দিয়ক